প্ৰযুক্তিয়ে চহৰ অঞ্চলত আৱৰ্জনা ব্যৱস্থাপনাৰ ক্ষেত্ৰত ক'ব গ'লে মই বহুতো উন্নত হৈছে আৰু সেই ক্ষেত্ৰত ক'ব গ'লে মই আজিকালি যিহেতু আমাৰ ৰাস্তাৰ ঘাটে বহুতো ধূলি মাটি আৰু বহুতো পলিউশ্যন থাকে আৰু সেই পলিউশ্যনৰ বাবে বা আমাৰ যিহেতু চৰকাৰে বহুতখিনি আজিকালি সুবিধা কৰি দিছে আৰু সেই সুবিধাখিনি আমি বিশেষকৈ পাইছোঁ সেই সুবিধাত আমাক চৰকাৰে ৰাস্তাই ঘাটে এটা এটাকৈ ডাষ্টবিন যোগান ধৰিছে আৰু চাৰিঘৰ পাঁচঘৰ মানুহৰ আৱৰ্জনা তাহাঁতি গোট কৰি এটা নিৰ্দিষ্ট ঠাইত তাহাঁতি ভালদৰে পেলাই নষ্ট কৰি দিয়ে আৰু সেই আৱৰ্জনাখিনিৰ পৰা আজিকালি বহুতো বেমাৰ আজাৰৰ পৰা মুক্ত হৈছে আৰু যিহেতু আজিকালি আৱৰ্জনা থাকিলে মানুহৰ বহুতো বেমাৰ আজাৰ সৃষ্টি হয় সেই বেমাৰখিনি পৰা মুক্ত হৈছে আৰু চৰকাৰে বহুতখিনি আমাক আৱৰ্জনাৰ ক্ষেত্ৰত সুবিধা কৰি দিছে আৰু মানুহে সেই সুযোগটো ল'ব লাগে আৰু তেনেকৈয়ে আমি সেই সুযোগটো পাইছোঁ